অঁ দাদা মই এই ডিব্ৰুগড় আহিছিলোঁ ফুৰিবলৈ মই মানে এই ডিব্ৰুগড় ঠাইখিনি ইমান ভালকৈ নাজানো আপুনি মোক অলপ জনাই আহিব পাৰিব নেকি মই অলপ দূৰৰপৰাই আহিছোঁ ডিব্ৰুগড়ৰৰ মই গুৱাহাটীৰপৰা আহিছোঁ অঁ অঁ নিশ্চয় মই ডিব্ৰুগড় ধুনীয়া কিছুমান ঠাই চাবলৈ বিচাৰিছোঁ মাৰিবলৈ আহিছোঁ আৰু আপুনি অলপ জনাই দিব পাৰিব নেকি থাকিবলৈ আহিছিলোঁ অলপ

হয় হয়

অঁ হয় অঁ অঁ হয় নিশ্চয় অঁ অঁ অঁ হয় দাদা অঁ দাদা কাইলৈ মানে কাইলৈ মানে মই ডিব্ৰুগড় পামহি কাইলৈ মই আপোনাক লগ কৰিব পাৰিম নেকি আপুনি মোক দেখাই দিব পাৰিব নেকি ঠাইখিনি অঁ অঁ আপুনি আপুনি তেনেকৈ কিমান সময়ত মোক লগ কৰিব পাৰিব

হয় নিশ্চয় অঁ অঁ মই আপোনাক লোকেশচনটো চেণ্ড কৰি দিম ঠিক আছে দাদা ধন্যবাদ